বেংকৰ একাউণ্ট পইচা থোৱা লেনদেন কৰা যিকোনো কৰা ময়ে কৰা হয় তেনেকে মাহেকত পইচা থবৰ কাৰণে বেংকত যাবলৈ কৰিবলৈ ময়ে যোৱা হয় পইচা থোৱা আৰু উলিওৱা ময়ে কৰা হয় কিবা এটা প্ৰয়োজন হ'লে মানে পইচা উলিয়াবলৈ যোৱা যাবলে কৰিবলে ময়ে যোৱা হয় বাৰু স্কুলত ফিজ দিবৰ কাৰণে বা কিবা কৰিবৰ কাৰণে পইচা যদি দৰকাৰ হয় মই লেনদেন মানে বেংকত আহিব যাব লাগে পইচা থ'বৰ কাৰণে উলিয়াবৰ কাৰণে বাৰু ময়ে যাব লাগে বেংকত গৈ মানে একাউণ্ট বা যিকোনো বস্তু ময়ে চোৱা চিতা কৰোঁ পইচা থোৱা মাহকত পইচা থোৱা পইচা মানে থ'বৰ কাৰণে বা কুকুৰা হাঁহ বিক্ৰী কৰিব পইচা পালোঁ বা কিবা এটা পইচা পালোঁ পাই পইচাটো থৈ আহিব কাৰণে ময়ে যোৱা হয় ময়ে চোৱা হয় বাৰু এনেকে পইচা আৰু যদি দৰকাৰ হয় বা কিবা এটা কামত বা হেৰিয়ত দৰকাৰ হয় তেতিয়া পইচাটো উলিয়াবলে যাবলগীয়া হয় আৰু উলিয়াবলে ময়ে যোৱা হয় একাউনৰ মানে একাউণ্ট যিকোনো বেংকৰ কাম ময়ে কৰিব লগা হয় ময়ে চাওঁ মানে এতিয়া বেংকত প্ৰতিমাহে যিকোনো পইচা লেনদেন কৰি থকা হয় বেংকত একাউণ্ট মানে হেৰি হেৰি হৈ থাকিবলে একাউণ্টটো চলি থাকিবলে পইচা লেনদেন কৰা হয় মাহেকত পইচা থবলে যোৱা হয় বাৰু কেতিয়াবা উলিয়াবলে যোৱা হয় তেনেকে হয় আৰু বেংকৰ মানে কেতিয়াবা একাউণ্টবিলাক সেইবিলাক ভালকে থোৱা হয় এ টি এম এ টি এম বা হেৰি এইবিলাক মই হেৰি মই থওঁ সেনে তেনেকে মই থোৱা হয় পইচা লেনদেন কৰাটো ময়ে কৰা হয় পইচা বেংকত থবলে যোৱা উলিয়াব যোৱা তেনেকে মই কৰা হয় তেনেকুৱাৰণৰ আৰু কিছুমান কেতিয়াবা ঘপকে কিবা বিজনেছত বা কিবা হত পইচা দৰকাৰ হ'লে মানে পইচা আনিবলে যোৱা কৰিবলে যোৱা সেইবিলাক